মোৰ কোনোধৰণৰ প্ৰিয় কুক বুক বা খাদ্য ব্লগ বৰ্তমান সময়লৈকে নাই যিহেতু আমাৰ ঘৰৰ মা দেউতাসকলে তেওঁলোকৰ পূৰ্বপুৰুসসকলৰ পৰা ৰন্ধন প্ৰকৰণৰ যি আহিলা আয়ত্ব কৰিছিল আৰু সেই আহিলা মৰ্মে বৰ্তমান সময়তো তেওঁলোকে ৰন্ধন প্ৰকৰণ অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ পৰা মই যি শিকিবলৈ পাইছোঁ ময়ো সেই শিকনৰ আধাৰতে ময়ো মোৰ প্ৰিয় খাদ্য কিছুমান এনেধৰণে বনাবলৈ চেষ্টা কৰোঁ চেষ্টা কৰোঁ যদিও মোৰ এই খাদ্যৰ প্ৰকৰণত মোৰ পৰম্পৰা পৰম্পৰা লগতে কিছুমান ঘৰুৱা আহিলাৰ ঘৰুৱা আহিলাৰ পদ্ধতিৰে ৰন্ধন প্ৰকৰণ বৰ্তমান অব্য়াহত ৰাখিছোঁ আধুনিকতাৰ যি খাদ্য সেই আধুনিক খাদ্যও বনাবলৈ চেষ্টা কৰোঁ আৰু এই প্ৰকৰণৰ আহিলাসমূহ দেখুৱাবলৈ ইচ্ছা থাকিলেও মোৰ কোনো ধৰণৰ ব্লগ চেনেল নথকা হেতুকে মই কোনোধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ছ'চি সামাজিক মাধ্যমত মই উপস্থাপন কৰিবলৈ অসমৰ্থ হওঁ মনে ভাবোঁ কাহানিবা আমাৰ যি পৰম্পৰা আমাৰ অসমীয়াৰ যি থলুৱা খাদ্য যি খাদ্যৰ যি মাদকতা সেই মাদকতাৰ সুস্বাদ্য সোৱাদ অন্য়ান্য় লোকসকলেও কেনেদৰে আয়ত্ত্ৱ কৰিব পাৰে তাৰ উপলব্ধ উপলব্ধ তাৰ চমু আভাস দিবলৈ মন যায় যদিও দিবলৈ অসমৰ্থ হওঁ কিয়নো মোৰ এনেধৰনৰ কোনো ধৰণৰ ব্লগ বা খাদ্য ব্লগ নাই